মোৰ গৰু আছে দুটা হাল বোৱা গৰু আৰু দুজনী গাই গৰু এজনীয়ে গাখীৰ দি আছে খৰালি মই গৰুবোৰ মেলি দিওঁ খৰালি হ'লে আমাৰ আগফালে পথাৰ এখন আছে তাতে মেলি দিওঁ তাতে চৰি থাকে আৰু দিনটো দুপৰীয়া গৈ পানী খুৱাওঁগৈ খোৱাই থৈ আহোঁ আৰু পানী কিন্তু বাৰিষা হ'লে অকণমান অসুবিধা হয় অলপ সেইকাৰণে মানে হেৰি ধান ধানৰ খেৰবিলাক মানে ধান মাৰি গোটাই থওঁ আৰু ভাল কৰি ৰাখি থওঁ বৰষুণ দিলে গোহালিতে খেৰবিলাক দিওঁ বান্ধি পেলাই আৰু কেতিয়াবা কচু গেলা আলু ময়দা মানে পেলনীয়া যিবোৰ বস্তু আৰু ধৰক অমিতা চমিতা এইবিলাকো জাতিলাও চাতিলাও কাটি ভুচিৰ লগত মিলাই দিওঁ মিলাই খাবলৈ দিওঁ আৰু গধূলি হ'লে মানে কি দানা হওক বা ভুচি হওক যি খাবলৈ দিওঁ খেৰে হওক যদি মানে এনেকৈ থৈ দিওঁ গোহালিত গোহালিত এনেকৈ টিঙত যদি থৈ দিওঁ তেতিয়া মানে গৰুকেইটা আহে আৰু সময়মতে গধূলি বিচাৰি যাব নালাগে খাই হি নিজে আহি নিজে আহে তেতিয়া বিচাৰিব নগ'লেও হয় কেতিয়াবা বিচাৰি যাব লাগে দি থলে ভাল গোহালিত বস্তুকেইটা দি থলে খাই আৰু মানে সেইটো আশাতে আহে আৰু সোনকালে বিচাৰি নগ'লেও হৈ যায়